মুগীটো মানে গঁড়ালত বান্ধি থ'ব লাগে আকৌ পোৱালি ওলালেও মানে পোৱালিখিনি মানে বাৰিষা কালত মেলি দিব নালাগে মেলি দিলে মানে বৰষুণত তিতুলে বেমাৰ হয়